হেল্ল' অঁ অঁ কওকচোন অঁ অঁ অঁ এইটো এতিয়া আপুনি কিমান তাৰিখে আহিম বুলি ভাবিছে

অঁ অঁ আপুনি হেৰি এটা কাম কৰিব তেতিয়া ইয়াত চাবলগীয়াটো বহুত জেগা আছে এতিয়া আপুনি সকলোখিনি জেগায়ে চাম বুলি ভাবিছেনে অঁ অঁ ইয়াত ধৰক মানে এতিয়া আপোনাৰ শিৱসাগৰতো বহুতখিনি বস্তু আছে ন ৰজাৰ দিনৰ জেগাৰপৰা মানে শিৱদৌল জয়দৌল আছে ৰংঘৰ আছে তলাতল ঘৰ আছে জয়সাগৰ পুখুৰী আছে আপোনাৰ চৰাইদেউ পাহাৰ আছে তাতে জেৰেঙা পথাৰ আছে বহুতখিনি চাবলগীয়া বস্তু আছে বাৰু আপোনালোকে আহিব তেতিয়া অকল মৈদামখিনিকে চাম বুলি ভাবিছে অঁ আহিব তেতিয়া আপোনালোকে যেতিয়া আহিব তেতিয়া আপুনি ফোন কৰিব যিমানখিনি পাৰোঁ আৰু সুবিধা কৰি দিম আৰু অহা আগে আগে খালী ফোন এটা কৰি জনাব আৰু অঁ অঁ ঠিক আছে